মই জাৰ্নি কৰোতে বাছৰ কিছু মানে যিখিনি মই ভালপোৱা হেৰি ভিতৰত মই চালকৰ যিটো লাহে লাহে কণ্ট্ৰলিঙত চলাই সেইটো ভাল পাইছোঁ তাৰ বাহিৰে চিট বা চিটবেল্টৰ সেইবিলাকৰো পাইছোঁ ভালেই পাইছোঁ খিৰিকী চিট ডিজিটেলৰ চলে সেই সেইখিনিও বেয়া পোৱা নাই বাছেৰে ক'লো মই ডিব্ৰুগড়লৈকে ভ্ৰমণ কৰিছোঁ গতিকে বৰ্তমান মই আ আকৌ যাতে তেনেকুৱা গাড়ীত গৈ গৈ পেলাই ভাল পাওঁ জাৰ্নিটো কৰি ভাল পাওঁ সেইটোহে ভাল লাগে